হেল্ল'

কওকচোন হয় হয় হয় মানিছো দিয়ক হয় চলি আছো সাৱধানে অঁ অঁ

অঁ অঁ মই অলপ চলিছোঁ আৰু ঠিকমতে নিয়মতে অঁ মৰ্ণিং ৱাক কৰিব গৈছোঁ অঁ হয় আছে জনাম দিয়ক অঁ প্ৰব্লেম হোৱা নাই তেনেকৈ এ মোৰটো অকণমান বেয়া লাগি থাকে মাজে মাজে প্ৰেচাৰটোৰ কাৰণে কিজানি